অ' হয় কওকচোন হয় হয় হয় পাৰিম কওকচোন হয় হয় ফেব্ৰুৱাৰী নে মাৰ্চত নে নে কেতিয়া কোন মাহত আপুনি জনাবচোন হয় হয় হয় পাৰিম বাৰু চৌবিছ তাৰিখে কিন্তু মোৰ হেৰি আছে কিন্তু পঁচিছ তাৰিখে মই ফ্ৰী আছোঁ অ' কওকচোন ডে' নে অলৰেদি ডে' নাইট নে অনলি ডে' ডে' নাইট আপোনাৰ এটা আমি এইট থাউজেণ্ড লওঁ অ' কিবা এটা কমাই দিম বাৰু এডভান্স আপুনি চাৰি হেজাৰ টকা দিব লাগিব তাৰ তলত আমিতো হেৰি নকৰোৱে কেলে আমাৰ বহুত অৰ্ডাৰ থাকেতো পটককৈ অৰ্ডাৰ পাই যাম আপুনি যদি এডভান্স চেডভান্স নিদিয়ে আমাৰ অলপমান প্ৰব্লেম হৈ যায় ন আপুনি আপুনি এটা কাম কৰিব আপুনি মোৰ এই ফোন নম্বৰটোতে গুগল পে' আছে ইয়াতে পঠিয়াই দিব পাৰিব এই নম্বৰটোতে আপুনি পঠিয়াই দিব তাৰপৰা আকৌ কি আৰু খৰচ আছেতো মই আকৌ লা আপোনাৰ কেমেৰামেনৰ হেৰি খৰচ আছে ৰাতিটো থাকি যাব কেমেৰামেন আকৌ থকা খোৱা আপুনি ক'ত থাকিব লাগিব এতিয়া মই ঘৰলৈ গুচি আহিব লাগিব নে আপোনালোকে জেগা দিব সেইটো কওকচোন

হয় হয় হয় আপুনি এটা কাম কৰিব মোৰ মানে মেইনলি কেমেৰামেন জনক হেৰিকৈ থকা খোৱাটো কৰি দিলে হ'ল আৰু

হয় আপুনি মোক এইটো একাউণ্টতে আপুনি জিপে' মাৰি দিব তেতিয়া মই এডভান্স মই হেৰি কৰি দিব পাৰিম কেমেৰামেন জনকো পঠিয়াই দিম আৰু সোনকালে ঠিক আছে